আমাৰ ঘৰৰ ওচৰতে সাংস্কৃতিক সন্ধিয়া হৈয়ে থাকে স্কুল কলেজ মহাবিদ্যালয়ত এনে বহুতো সাংস্কৃতিক সন্ধিয়া হৈয়ে থাকে সাংস্কৃতিক সন্ধিয়াত বহুতো ভাল নাচ গান গীত আদি আদিৰ জৰিয়তে বহুত মানুহে শিকিবও পাৰে ৰাজনৈতিক সন্ধিয়া সাংস্কৃতিক সাংস্কৃতিকেই মানুহে বহুত কিছু শিকি শিকিবলৈ পায় আমাৰ গাঁও অঞ্চলত সাংস্কৃতিক বহুতো বহুতো আছে আৰু এই সাংস্কৃতিকে মানুহৰ সাংস্কৃতিক কৰিব লাগিলে বহুতো আছে গাঁৱৰ গাওঁ গাঁৱত বহুতো সাংস্কৃতিক গীত মাত আদিৰ নাচ গান বহুতে বহুতেই হৈ থাকে আমাৰ গ্ৰামত বহুত নাট নাটকী আদিৰ জৰিয়তে সাংস্কৃতিক সন্ধিয়া হৈ থাকে